তিনিচুকীয়া জিলাখনত বিগত বছৰবোৰত বিশেষকৈ ইয়াৰ অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহুতো সলনি হোৱা দেখা গৈছে পোনপ্ৰথমে ইয়াৰ ৰাস্তা ঘাটবোৰ সুচল হোৱাৰ বাবে ইয়াৰ পৰিবহণত বিশেষ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় আৰু ইয়াত থকা ডাঙৰ দোকানবোৰৰ পৰা আৰম্ভ কৰি সৰু দোকানবোৰলৈকে ইয়াৰ অৰ্থনীতিত বিশেষ অৰিহণা যোগায় তিনিচুকীয়াখন অসমৰ দ্বিতীয়খন বৃহৎ বাণিজ্যিক চহৰ ইয়াত সকলো সামগ্ৰী ক্ৰয় কৰিব পৰা দোকান আছে তিনিচুকীয়া শিক্ষা আৰু সংস্কৃতিৰ দিশত যথেষ্ট আগবঢ়া ইয়াত কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আছে আৰু লগতে বহুতো প্ৰাথমিক শিক্ষাৰ প্ৰতিষ্ঠান আছে এইবোৰত শিক্ষা গ্ৰহণ কৰিবলৈ বহুতো ঠাইৰ পৰা ল'ৰা ছোৱালী আহে তিনিচুকীয়াত কেইবাখনো ডাঙৰ ডাঙৰ চাহ বাগিচা আছে ই ইয়াৰ অৰ্থনীতিৰ বিশেষ অৰিহণা যোগাই আছে চাহ বাগিচাবোৰে বহুতো মানুহক কৰ্মসংস্থাপন দি আহিছে ইয়াত সৰু ডাঙৰ বহুতো ফেক্টৰী আছে ইয়াত কৰ্মসংস্থাপন বিচাৰি বহুতো ঠাইৰ পৰা মানুহ অহা দেখা যায় তিনিচুকীয়াৰ অৰ্থনীতিত ৰে'ল লাইনে অন্য এক বিশেষ অৰিহণা যোগায় দূৰ দূৰণিৰ পৰা বস্তুবোৰ কঢ়িয়াই আনিবলৈ ইয়াৰ মানুহে ৰে'ল ব্যৱহাৰ কৰে লগতে কম খৰচতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবলৈ হ'লে ৰে'ল ব্যৱহাৰ কৰে আৰু এইবোৰৰ যোগেদি তিনিচুকীয়াৰ মানুহবোৰ দিনে দিনে উন্নয়নৰ দিশে আগবাঢ়ি গৈছে তিনিচুকীয়াত স্বাস্থ্যৰ প্ৰতি বিশেষ সুবিধা আছে তিনিচুকীয়াত এখন নতুনকৈ নতুনকৈ নতুনকৈ বিশ্ববি মহাবিদ্যালয় স্থাপন কৰা হৈছে অসম চৰকাৰৰ যোগেদি তিনিচুকীয়া লোকসকলৰ একতাৰ বাবে এই উন্নয়নৰ সম্ভৱ হৈ উঠিছে আৰু ইয়াৰ মানুহৰ জীৱন ধাৰণৰ মান উন্নত হৈ উঠিছে এই উন্নয়নে তিনিচুকীয়াৰ মানুহৰ মাজত ঋণাত্মক প্ৰভাৱো পেলাইছে ইয়াৰ ফলত তিনিচুকীয়াত যথেষ্ট প্ৰদূষণ হৈছে আৰু আৰু যানজঁটৰ আৰু বহুত যানজঁটৰ সৃষ্টি হয়